মানুহৰ ঘৰত এতিয়া ধৰক পশুপালন এনেকুৱা হৈছে আপোনাৰ ধৰক গৰু ছাগলী কমি যোৱা কাৰণটো হৈছে ধৰক নাটনিও হ'ল মানুহ আজিকালি ব্যস্ততা বেছি হ'ল খেতি বাতি কৰা মানুহো কম হ'ল এতিয়া ধৰক এতিয়া পৰিয়ালো ধৰক এতিয়া ঘৰত এহাল আপোনাৰ মাক বাপেক আছে ল'ৰা ছোৱালী দুটা আছে ল'ৰা ছোৱালী দুটা স্কুল যায় আপোনাৰ মানুহজনো কিবা চাকৰি বা ব্যৱসায় আছে মানুহজনী কিবা দোকান আছে বা কিবা আছে সেইবিলাকত চাবলগীয়া হয় এতিয়া দিয়ক গৰু হওক ছাগলী হওক বা গাই হওক কিবা হ'ল থাকিলে আপোনাৰ ঘৰত এজন মানুহটো দৰকাৰেই হয় তেনেকুৱা আপোনাৰ দানা বনাব লাগে কিবা কৰিব লাগে আপোনাৰ চাব লাগে ঘাঁহ আনি কাটি আনি দিব লাগে হ'লে অ' এৰাল দিব লাগে পানী খুৱাব লাগে তেনেকুৱাবিলাকত মানে এজন মানুহ দৰকাৰেই হয় সেইটো কাৰণে আপোনাৰ ধৰক আপোনাৰ হাঁহ কুকুৰা থাকিলে এতিয়া ধৰক হাঁহ কুকুৰাখিনি ক'লে গৈছে বা কি কৰিছে কিমান দূৰত আছেগৈ সেইবোৰ চাব লাগে কাৰোবাৰ ঘৰত খেতিত আপোনাৰ ধানৰ মাজতে সোমাইছে নেকি ধানত আকৌ সোমালে আপোনাৰ আকৌ কিছুমানে কয় ধানত সোমাইছে নি চাব লাগে চাই নহ'লে আকৌ ধান বেয়া কৰে ৰোৱা বেয়া কৰে এতিয়া আৰু ক'ৰবাত ধৰক এতিয়া এতিয়া ছাইদত ক'ৰবাত যদি বহুত দূৰলৈ গুচি যায় ঘূৰিও নাহিব পাৰে সেইটো কাৰণে সেইটোও ভয় হয় সেইটো হিচাপতো মানুহে আজিকালি হাঁহ কুকুৰাবোৰ কম পোহে কম পোহে আপোনাৰ ব্যস্ততাও বেছি হ'ল সেইবিলাকৰ কাৰণেই আপোনাৰ আজিকালি কম হ'ল আৰু